বিশ্বনাথ জিলাত বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰে ৰাভা কোচ অসমীয়া চাহ জনগোষ্ঠী আদি তেওঁলোকৰ নিজৰ নিজৰ সাজপাৰ খাদ্য সম্ভাৰো বেলেগ বেলেগ কিন্তু সকলো লোক জনগোষ্ঠী বাস কৰে যদি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো একগোট হৈ একেত্ৰিত হৈ আমাৰ বিভিন্ন অনুষ্ঠানসমূহৰ আয়োজন কৰি লগ হয় আৰু যেনেধৰণে অনুষ্ঠানসমূহ হ'ল ঝুমুৰ নৃত্য কৰম পূজা কমল কৰম পূজা আদি চাহ জনগোষ্ঠীসকলে পালন কৰে তাৰো উপৰি অসমীয়া লোকসকলৰ বিহু বিহু সকলো জনগোষ্ঠীৰ এক অতি আদৰৰ আদৰ এক উৎ উৎসৱ এই উৎসৱো সকলোৱে পালন কৰে তেওঁলোকৰ অসমীয়া সাজপাৰ হ'ল মুগা ৰিহা মুগাৰ মেখেলা আদি তেওঁলোকে পিন্ধে আদি